ভাৰতীয় সমাজত ধৰ্মৰ ভূমিকা গুৰুত্বপূৰ্ণ কাৰণ ভাৰতীয় সমাজখন হ'ল বিভিন্ন জাতি ধৰ্ম লোকে বসবাস কৰি আছে আৰু এই ক্ষেত্ৰত আমি ধৰ্মৰ ক্ষেত্ৰত ক'বলৈ গ'লে ভাৰতীয় সমাজত হিন্দু ধৰ্ম ইছলাম ধৰ্ম আৰু জৈন ধৰ্ম খ্ৰীষ্টান ধৰ্ম বিভিন্ন ধৰণৰ লোকে বসবাস কৰি আছে আৰু মানুহৰ মাজত মিলা প্ৰীতি হৈ থাকিবলৈ এই ধৰ্মই এক বিশেষ ভূমিকা পালন কৰে কাৰণ ধৰ্মৰ যদি আমি একতা আনিব পাৰোঁ তেতিয়াহ'লে মানুহৰ মাজতো এক একতা আহি পৰে গতিকে মই ভাৰতীয় নাগৰিক হিচাপে এটা কথা বিচাৰোঁ যে ভাৰতত যিমানবিলাক ধৰ্মৰ লোক আছে তেওঁলোকে এটা সমন্বয়েৰে তেওঁলোকৰ মাজত মিলা প্ৰীতিৰে তেওঁলোকে বসবাস কৰি থাকিব লাগে